হয় অ' বাইদেউ এই এটা কথা আছিল অঁ এই আমি খটৰা সত্ৰক যাবা খুজিছিলোঁ যাবা পাৰিবনে এই অহা বৃহস্পতিবাৰে অঁ

এই আমি এই আমাৰ হেৰি গোটৰ পৰা গাড়ী এখন ধৰিছোঁ হ'ব অঁ বাৰজন মান হ'ব হাঁ বাৰজন মান হ'ব তাৰে লগত আপুনি যাব লাগিব ভাড়া এই পঞ্চাছ ষাঠি মানকৈ হয় নেকি এজনৰ অঁ অঁ প্ৰত্যেকেই ঘৰৰ পৰা লৈ লেই যদি নিব চকীখান তাৰপিছত আকৌ আমাৰ এই থাকিবই চাহ থাকিব বন থাকিব আমাৰ পৰা হয় তাৰ পৰাই হ'ব আৰু চকীখন নিজেই লৈ গ'লেই হ'ল পৰা ওলাব যায় পাইছে নে নাই আগে পিছে হয় বাৰটাৰ আগত যাব লাগিব অঁ এঘাৰটা চাৰে এঘাৰটা সেই সিমানত গাড়ীত উঠিলেই হ'ব আৰু ওচৰ জাগা নহয় পাই যাম

আমাৰ মাইনা যাব আপোনালোকৰ মাইনাক লৈ যদি যাই যাব অঁ অঁ ভালে আছেই নহয় ভালে আছে ন' অঁ অঁ অঁ মাইনা ভালে আছে সেইদিনা লগ হম নহয় কথা পাতিম দিয়ক

ৰাখো পাছে এতিয়া